মই ৰান্ধিবলৈ আজিৰ পৰা তিনিবছৰ আগত প্ৰথম ৰন্ধা আৰম্ভ কৰিছিলোঁ মই সেইটো টাইমত অকলে আছিলোঁ মই চাকৰিৰ কাৰণে মই মানে এই ট্ৰেইনিঙত আছিলোঁ সেইটো টাইমত মই প্ৰথমবাৰ ৰন্ধাৰ অভিজ্ঞতা কৰিছিলো অকলে আছিলোঁতো তেতিয়া এই ৰন্ধা বঢ়া কৰিব লগা হৈছিল আৰু সেই অভিজ্ঞতাটো প্ৰথম যিটো ৰন্ধাৰ অভিজ্ঞতাটো সেটো সিমান এটা ভাল নাছিল যে যিহেতু প্ৰথমবাৰ ৰান্ধিছিলোঁ ইমান মানে ৰন্ধা বঢ়াৰ গমো নাপাওঁ আৰু ক'ত কেনেকে কি দিব লাগে আৰু প্ৰথমবাৰ ৰন্ধাৰ অভিজ্ঞতাটো বহুতেই বেয়া আছিল মানে খাব নোৱাৰা আছিল বস্তুবিলাক মই ৰুটি বনাইছিলোঁ প্ৰথম প্ৰথম ৰুটি বনাওঁতে ৰুটি মোৰ এঘণ্টামান লাগিছিল ৰুটি বনাওঁতে কিন্তু ৰুটিটো খাব নোৱাৰোঁ নোৱাৰিলোঁ পিছত ত' ৰন্ধা বঢ়াৰ অভিজ্ঞতাটো ইমান ঠিক নহয় লাহে লাহে অভিজ্ঞতাটো লাহে লাহে ভাল হৈছে ৰন্ধা বঢ়াত পৰা হৈছোঁ ভালকে কৰিব ত' এতিয়া কোনো হেৰি নাই কিন্তু প্ৰথম ৰন্ধাৰ অভিজ্ঞতাটো মোৰ বহুত বেয়া আছিল